হয় যদি বতৰটো বৰষুণ বা দাৱৰীয়া হয় তেতিয়া প্ৰায় কাপোৰ ৱাশ্বিং মেচিনত দিওঁ কাৰণ বতৰটো খুব ডাৱৰীয়া হ'লেই কাপোৰবোৰ নুশুকাই ভালকৈ আৰু ভালো নালাগে ভালকৈ নুশুকালে মানে সেইকাৰণে ৱাশ্বিং মেচিনত দিওঁ প্ৰায়ে আৰু যিখিনি কাপোৰ অলপ মানে গধুৰ টাইপ হয় সেইখিনি মিচিনতে শুকুৱাওঁ শুকুৱাই পেলাই অকণমান বাহিৰতো দিয়াই দিওঁ তেনেকেই শুকোৱা হয় আৰু যদিহে ৰ'দ দিয়ে ভালকৈ তেতিয়া প্ৰায় ৱাশ্বিং মেচিন তেনেকৈ চব কাপোৰ নুধু তেতিয়া বাহিৰত গামলাত পানীত ছাৰ্ফৰ পানী অলপ দি তাত কাপোৰ অলপ তিয়াই থওঁ আধা ঘণ্টামান যেতিয়া তিয়াই থওঁ কাপোৰখিনি তাৰপাছত আকৌ সেই পানীখিনি কাপোৰখিনি খুব মতে মানে ভৰি বা হাতেৰে ভালকৈ হাতেৰে ব্ৰাছ মাৰি চাফা কৰাৰ পাছত কাপোৰখিনি আকৌ মানে গামলাটোত তিয়াই থওঁ তাৰপা অলপ দেৰি পাছত আকৌ সেই কাপোৰখিনি বাহিৰলৈ উলিয়াই লওঁ উলিয়াই লৈ আকৌ বেলেগ পানী তাত দি কাপোৰখিনি আকৌ ছাৰ্ফ মাৰি ব্ৰাছ মাৰি ব্ৰাছে ভালকৈ চাফ কৰি বগা কাপোৰ ভালকৈ অলপ বেছি ব্ৰাছ মাৰোঁ মাৰি পেলাই থৈ দিওঁ তাৰপাছত অলপ সৰহীয়া পানী লৈ কাপোৰখিনি ভালকৈ ধুওঁ ৰ'দ দিলে কাপোৰবোৰ ধুবলৈ বেছি মন যায় তেতিয়া কাপোৰবোৰ ভালকৈ শুকাইও যদি ডাৱৰীয়া বতৰ হয় তেতিয়া অলপ কাপোৰখিনি প্ৰায় মিচিনতে ধু আৰু পৰা পক্ষত যিবোৰ জিন্সৰ পেণ্ট সেই কাপোৰখিনি প্ৰায় মই মেচিনতে দিওঁ কাৰণ তেতিয়া অকণমান কষ্টটো কম হয় আৰু পাতল কাপোৰ প্ৰায় হাতেৰে ধোওঁ তেতিয়া ছাৰ্ফতে তিয়াই থৈ দিওঁ যদি ইউনিফৰ্মবোৰ ধুবলগীয়া হয় তেতিয়াতো ব্ৰাছ মাৰিবলগীয়া হয় কাৰণ ইউনিফৰ্মবোৰ খুব বগা ইউনিফৰ্মবোৰ পটককৈ ডাগ লাগে সেইধেৰণে কাপোৰবোৰ ধোওঁ বতৰ অনুযায়ী অলপ কাপোৰ ধোৱাৰ পৰিমাণটো কম বেছি হয় ৰ'দ দিলে অলপ বেছিকৈ ধুওঁ আৰু বতৰ দাৱৰীয়া হ'লে অকণ কমকৈ ধুওঁ কাৰণ মেলিবলৈ অলপ জেগা লাগে আৰু পানী তেতিয়া খুব কম খৰচ হয় যদি ডাৱৰীয়া বতৰ হয় তেতিয়া পানীটো কম লাগে অকণমান মানে কাপোৰ ধোৱাৰ পৰিমাণটো কমে যদিহে ৰ'দ দিয়ে তেতিয়া কাপোৰ বেছিকৈ ধোওঁ তেতিয়া মানে পৰিমাণ পানীও বেছি লাগে যিমান মন যায় কাপোৰ উলিয়াই লওঁ ধুবলৈ ঠিক তেনেদৰে ধোৱা পখলাবোৰ কৰোঁ আৰু সেইদৰে কাপোৰবোৰ ধোৱা হয়